স্বচ্ছ ভাৰত অভিযান এক সুন্দৰ পদক্ষেপ যিয়ে ভাৰতবৰ্ষখন প্ৰদূষণমূক্ত আৰু চাফ চিকুণ কৰাত যথেষ্টখিনি সহায় কৰিছে ই মোক যথেষ্টভাৱে প্ৰভাৱিত কৰিছে কাৰণ এখন চাফ চিকুণ পৰিৱেশত থকাতো সকলোৱে বিচাৰে এই অভিযানৰ দ্বাৰাই আমি সেই পৰিৱেশটো পাব বিচ পাৰোঁ মই প্লাষ্টিকমুক্ত অভিযানত অংশগ্ৰহণ কৰিছিলোঁ এই অভিযান আমাৰ স্কুলত হৈছিল য'ত আমি প্লাষ্টিকমুক্ত এখন পৰিৱেশ গ্ৰহণ কৰিছিলোঁ যাৰ বাবে আমি স্কুলত প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ সোমোৱা বাধ্য কৰি দিছিলোঁ যাৰ বাবে যদি কোনো ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ ভিতৰত প্ৰবেশ কৰাইছিল তাৰবা তাক আমি এশ টকা ফাইন লগাই দিছিলোঁ আমাৰ চাৰিওফালৰ অঞ্চলটো যথেষ্টখিনিয়ে পৰিষ্কাৰ কিন্তু তাতো কিছুমান উন্নত কৰিবলগীয়া আছে যেনে গাওঁখনৰ ৰাস্তাৰ কিনাৰবোৰত কিছুমান নৰ্দমা বনাবলগীয়া আছে সেইবিলাক চাফা চিকুণ কৰি আমি সুন্দৰ এক পৰিৱেশ সৃষ্টি কৰিব লাগে